অ' আছোঁ ৰ' খবৰ ভাল দে ক'চোন কি কথা অ অ অ অ অ তাতে অ তাতে যোৱাৰ এনেই কেনেকুৱা প্ৰস্তুতি অ অ অ আৰু তাৰপিছত হেৰি গাড়ী বাৰু আমাৰ হ'বই আজিকালিতো বেটাৰি গাড়ী পায়েই এই তাৰ বাহিৰে আৰু তাৰ এই এ হেৰিটো ব্যৱস্থাবিলাক কেনেকুৱা প্ৰসাদ চৰসাদ বা এনেকুৱা কেনেকুৱা নীতি নিয়মত যাম আমি

অ এনে চান্দা বৰঙণি কেনেকুৱা হেৰিটো সুবিধাটো চান্দা ব চান্দাটো অ অ অ অ অ শেষত আমাৰ তাৰমানে আলোচনাটো হ'ব আৰু যি খৰচ যায় ভাগ বিতৰণ কৰি ল'ব লাগিব অ অ দে দে ঠিক আছে ঠিক আছে বাৰু অ অ অ অ এনে কিমান দিনা কোনদিনা যোৱা হ'ব অ বৃহস্পতিবাৰ অ যেতিয়া সত্ৰ যাম আমি বৃহস্পতিবাৰ ভাল দিন এটাত যোৱাটো বেছি ভাল বাৰু ঠিক আছে আৰু মোৰ ফালৰ পৰাও এই যাম যাম কৰি আছিলে দুইজনমানে নিব যাব পাৰিব নহয় অ অ ঠিক আছে অ